ন ন দুহেজাৰ ন দহ দহ ঊনৈছশ এক এঘাৰ এঘাৰ ঊনৈছশ দুই বাৰ বাৰ ঊনৈছশ তিনি চাৰি চাৰি দুই হেজাৰ চাৰি